হেল্ল' অঁ ভালে ভালে তোৰ ঘৰতে দেই বৰ্তমান মাহঁতনো কি আৰু ভগৱানৰ আশীৰ্বাদত আছে আৰু নমৰি জীয়াই অঁ অঁ ক

অঁ অঁ

অঁ ও

অঁ

অঁ সেইটো অঁ সেইটো ডিচকাচন কৰিলে ভাল হ'ব নহ'লে আক চবৰে মতামতবোৰ বেলেগ বেলেগ যে আৰু চব নিজৰ নিজৰ কামত আজিকালিতো

অঁ অঁ তেওঁলোকক জনাব লাগিব অঁ অঁ অঁ

তাকে গোটেইকেইটা লগ হৈ পিনি মানে বস্তুটো ডিছকাছ কৰি ল'ব লাগে লগ মানে কি আজিকালি কামত বিজি আছে নহ'লে মানে ফোন কণ্টেক্ট কৰি মেলি ডিছকাচন কৰি মানে বস্তুটো মানে বনাই ল'ব লাগে আৰু গম পালি বাকী আও আও কাবাক যদি মানে কি মোৰ ওচৰত তেনে কণ্টেক্ট নাই মই যেনে বিকাশক ক'ব পাৰিম বিকাশক কণ্টেক্টটো মোৰ ওচৰত আছে বাকীটো এফালেেতো ধৰি ল কণ্টেক্টটো আছে কণ্টেক্টটো ক'ব পাৰিম গম পালি অঁ অঁ অঁ

অঁ ও

সেইটোৱেতো যোনে যিমানটো পাৰে আৰু অঁ অঁ অঁ প্ৰিপেৰেশ্যন চলাব লাগিব প্ৰিপেৰেশ্যন নচলালে নহ'ব নহয় গোইকেইটাই ফোনচোন কৰি কিমান কিমান কি ভাগত পৰে কেনেধৰণৰ চবৰে আইডিয়াবিলাক বেলেগ বেলেগ ন সেইকাৰণে মানে জানি লোৱাটো ভাল হয়নে নহয় অঁ অঁ অঁ কলেজৰ ফিল্ডত পাতিলেও ভাল হ'ব বাকী আৰু এতিয়া ভাত চাত খালি বাকী ভাত চাত খালি এ অঁ বাকী তই বিয়া বাৰু পাতিলি নি অঁ ফেমিলি অঁ ঠিকে আছে দে হেপী মেৰিড লাইফ আৰু মই নাই পতা দেই মই একদম ছিংগুলমেন হৈ আছোঁ বৰ্তমান কি সেইবোৰ বাদ দিলো আৰু পাহৰিলোঁ আৰু গম পালে নাই সেইবোৰ পাহৰিলোঁ আৰু সেইবোৰ মনত পেলাই লাভ নাই এইবোৰ পাষ্টক লৈ এতিয়া মাথা মাৰি লাভ নাই নিজৰ লাইফটোক লৈ মাথা মাৰিবলগীয়া হৈছে ন গম পালা

অঁ অঁ অঁ অঁ অঁ অঁ পাৰই অঁ কৰি আছোঁ কৰি আছোঁ নাই আই এনেই সৰু অলপ চলপ টাইম পালে সৰু আৰু অঁ সেইটো মনত আছে তোৰ অঁ আছে আছে অঁ সেইটো নাম মানে এতিয়ালৈকে পাহৰা নাই ন সেইবোৰেই সেইবোৰেই লগৰ ন হে বৰ্তা বৰ্তা কোন আছিলে কোনটো আছিলে অঁ বৰ্তা বৰ্তা অঁ অঁ অঁ এইবিলাকেই ঠিক আছে অঁ

অঁ অঁ অঁ অঁ

ঠিক আছে তেতিয়াহ'লে আৰু কিবা কবি নেকি অঁ অঁ অঁ অঁ কি কয় এইটো ক'লে কথাটো জনাবি আৰু মই হ'লেও যদি গম পাওঁ তেতিয়াহ'লে তোক ক'লেও মই জনাম বেলেগ যদি কোনোবাই গম পায় তেতিয়াহ'লে তেতিয়া

অঁ অঁ অঁ অঁ হ'ব দে গুড নাইট